মই আপোনাক ইউ পি আই কৰিব পাৰিমনে

ঠিক আছে এতিয়া মই আপোনালো এতিয়া আপোনাৰ ভাড়াটো ইউ পি আইৰ যোগে ফোন পে' বা গোগল পে' এ টি এমৰ যোগে পে' টি এমৰ যোগেদিও আপোনাক দিব পাৰিমনে